হয় মোৰ পৰিয়ালত মোৰ ল'ৰা ছোৱালীকেইটাৰ আৰু শাহু শহুৰৰ বেমাৰ হ'লে মই কেতিয়াবা কিছুমান ঘৰুৱা খাদ্য বনাই খুৱাওঁ দুদিনৰ পিছত বা এদিনৰ পিছতেই খুব সোনকালেই সুস্থ সুস্বাস্থ্য হৈ যায় যেনেকৈ জ্বৰ হ'লে মই গাখীৰ গৰম কৰি তাতে হালধি একচামুচ খুন্দি লোৱা ঘৰৰে হালধী হয় একচামুচ দিকিনে উতলাই তেওঁক খাবলৈ দিওঁ তেওঁৰ গাৰ বিষটো নোহোৱা হৈ যায় আৰু জ্বৰটোও অলপ কমি যায় আৰু চৰ্দি কাহ হ'লে লালচাহত মই তুলসী লং ইলাচি আদা আদি পিচিকিনে মই লালচাহটো খুব ঘনাই ঘনাই খাবলৈ দিওঁ সেই তেতিয়া ভাল হৈ যায় আৰু গাৰ বিষ বেছি হৈ থাকিলে তে সৰিয়হ তেল আৰু খাৰ এনেকৈ কিবা ভাতটো অলপ গৰমাইকিনে খাৰটো দিকিনে ভাজিকিনে খুৱাই দিওঁ তেতিয়া কাঁহটো অলপ ভালপাই যায় আৰু